মই এটা এই লেকমীৰ হেৰি এই যে চিৰাম এটা কিনিছিলোঁ এই বিৰাট ভাল একদম গালত দাগ চাগ গেলা মইতো একসপ্তাহ ঘঁহিয়ে একদম প্ৰমাণ পাইছোঁ এই দাগ চাগ গোটেই গুচি গৈছে ইমান ভাল নহয় চবে ব্যৱহাৰ কৰিব বিৰাট মানে মানে অলপ এজত বেছি ভাল আমাৰ এতিয়া এজত এজ হৈছেতো অলপ আমি আমাৰ কাৰণে খুব ভাল মই কিন্তু একদম যি সঁচা সেইটোহে কওঁ মই এই সেইটো ঘঁহি খুব ভাল পাইছোঁ আৰু মোৰ এই সৰু সৰু দাগ পৰিছিল সেইবিলাক চব গুচি গৈছে আৰু ৰিংকলছবিলাকো গৈছেই বয়সৰ দাগ যি পৰে সেইবিলাকো গৈছে গতিকে সেইটো খুব ভাল আপোনালোকে কিনিব চবে